মই যদি ক'ৰবালৈ ভ্ৰমণলৈ যাওঁ তেনেহ'লে আগতীয়াকৈ নিজৰ সুৰক্ষাৰ কথা ভাবোঁ কিয়নো মই ভ্ৰমণ কৰাৰ আগত বা লগে লগে গে খোৱা একো হেভি খাদ্য নাখাওঁ যিয়ে মোৰ পেটৰ অসুখ কৰিব পাৰে আৰু মই সুৰক্ষাৰ কথা ভাবিবলৈ গ'লে এভ'মিন টেবলেট ইত্যাদি লৈ যাওঁ যাতে মোৰ বমি বমি ভাৱ নহয় কিয় কিয়নো এই বমি বমি ভাব হ'লে গাটোও বেয়া লাগি আহে আৰু আমি যি ভ্ৰমণ কৰিবলৈ যি আমি পাৰ্বজ্যত আমি ভ্ৰমণলৈ যাওঁ সেইটো সফলদায়ক নহ'বও পাৰে সেইকাৰণে আমি ভ্ৰমণ কৰোঁতে অকণমান সাৱধান হোৱাই উচিত আৰু মই ভ্ৰমণ যদি মই কেতিয়াবা ভ্ৰমণ কৰোঁ বাইকেৰে তেনেহ'লে মই বাইকেৰে ভ্ৰমণ কৰিলে হেলমেটটো পিন্ধাটো নিশ্চিত কৰি লওঁ কাৰণ মই নিজেও হেলমেট পিন্ধোঁ আৰু যিয়ে বাইকচালক হয় বা স্কুটিচালক হয় তেওঁলোকেও হেলমেট পিন্ধাটো নিশ্চিত কৰিহে মই বাইকত ভ্ৰমণ কৰিবলৈ যাওঁ বা মই যদি গাড়ীৰ জৰিয়তে বা কেবত ভ্ৰমণ কৰোঁ তেনেহ'লে ড্ৰাইভাৰজনে কিবা নিচা য যুক্ত খাদ্য গ্ৰহণ কৰিছে নেকি বা নিচাযুক্ত দ্ৰব্য পান কৰিছে নেকি এই কথাটো নিশ্চিত হওঁ কাৰণ নিচাযুক্ত দ্ৰব্যৰ জৰিয়তে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনাই অধিক সেয়ে মই দুৰ্ঘটনা হোৱাৰ পূৰ্বেই যাতে মই নিজৰ সাৱধানতা অৱলম্বন কৰিব পাৰোঁ সেই বিষয়ৰ ওপৰত অতি গুৰুত্ব প্ৰদান কৰোঁ আৰু মই যদি কেতিয়াবা পাহাৰীয়া জেগালৈ যাওঁ পাহাৰীয়া ঠাইলৈ যাওঁ তেনেহ'লে সোনকালে উভতি অহাৰ চেষ্টা চলাওঁ কিয়নো আমি যদি তেনেকুৱা পাহাৰীয়া ঠাইলৈ যাওঁ বা অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যান বা এনেকুৱা কিবা পাহাৰীয়া ঠাইলৈ যাওঁ তেনেহ'লে জীৱ জন্তু বনৰীয়া জীৱ জন্তুৰ পৰা সাৱধান হোৱাটো উচিত কিয়নো বিভিন্ন ধৰণৰ জন্তু যিহেতু অসমত হ'লে বিভিন্ন ধৰণৰ জীৱ জন্তু আছে সেই জীৱ জন্তুৰ পৰা যাতে নিজকে ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে মই সোনকালেই আন্ধাৰ হোৱাৰ আগেই ঘৰলৈ আহিবলৈ বা নিজৰ ম মানে নিজৰ যিখিনি ঠাই মই সুকলমে পাব পাৰোঁ সেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ চাওঁ আৰু সোনকালে উভতি আহিবলৈ চাওঁ ইয়াৰ উপৰি মই বিভিন্ন ধৰণৰ সুবিধাৰ কাৰণে নিজে চিন্তা কৰোঁ যিহেতু যদি আন্ধাৰ হয় বা বিভিন্ন ধৰণৰ সুৰক্ষাৰ বাবে মই পুলিচ প্ৰশাসনৰ লগতো কিবা কাৰণে যদি জড়িত হ'বলগীয়া হ'ব পাৰে সেই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি স্থানীয় বা সেই ঠাইৰ পুলিচ প্ৰশাসন বা থানাসমূহৰ কিবা ব্যৱস্থা আছে নেকি বা কোনখিনি জেগাত আছে সেইটো নিশ্চিত কৰিবলৈ চাওঁ আৰু বিভিন্ন ধৰণৰ আজিকালি গুগল মেপ ইত্যাদিৰো আছে ব্যৱস্থা সেই ব্যৱস্থাৰ জৰিয়তে নিশ্চিত কৰোঁ ইয়াৰ জৰিয়তে নিজৰ নিজৰ বিভিন্ন ধৰণৰ দুৰ্ঘটনা ইত্যাদিৰ পৰা বা বিভিন্ন ধৰণৰ সুৰক্ষা কেন্দ্ৰ কৰি বা সুৰক্ষাৰ কথা ভাবি নিজকে ৰক্ষা কৰিব পাৰি আৰু এনেধৰণৰ ব্যৱস্থা লোৱাটোৱে সকলো ব্যক্তিৰ কাৰণে সকলো ব্যক্তিয়ে এই ব্যৱস্থা গ্ৰহণ কৰাটোৱেই উচিত